অ হেল্ল' ক অ কি মই ভাবিমনে তই ভাবিবি যোৱাৰ কথা মই যে বহুত দিনৰ পা ভাবিয়ে আছিলোঁ দেই এই যে আসাম অৰুণাচলৰ সেইফালে বৰ্ডাৰটোৰ ফালে যে পাচিঘাট তাতে যাব পাৰিলোঁ হয় কেইবাটাও মিলি অ কেইবাজনীও লাগিব অকল আমি দুজনী হ'লেই নহ'ব দুজনীতো যাব মোৰ ফালৰপৰা আৰু লাগিব দহজনীমান হ'লেহে ভাল লাগিব কিন্তু আসাম অৰুণাচলৰ বৰ্ডাৰ যে পাচিঘাট তাতে যাম দেই সেইফালে ভাল লাগিব পানী চানীও পাম সেইফালেই ভাল হ'ব অ সেইফালে মানে কি ভিউটো মজা পাম আমি ভিডিঅ' চিডিঅ' কৰিব লাগিব ন' ছোৱালী মানুহ কি আৰু আৰু ভাবিছোঁ ৰ এইকেইজনীকো ক'ব লাগিব এটা কাম কৰোঁনি তইতো যাবিয়ে তইতো যাবিয়ে মইতো যামেই জেগাডোখৰ ফিক্স হ'লেই বাকীকেইজনীক মই ফোন চোন কৰি পুৰা লিষ্ট বনায়ে দিওঁনি তাৰপৰা তোক ফোন কৰিম ৰ ৰ ৰ তোক বনাই ফোন কৰিম ঠিক আছে দে মই ভাবিয়ে আছিলোঁ এনেও অ ঠিক আছে ৰ